সাঁতোৰৰ কিছুমান উপকাৰিতা হৈছে আপুনি নদীত বা পুখুৰীত যদি সাঁতোৰে তেনেচলত আপোনাৰ কাৰ তেজটোৰ চলাচল হয় তেজটো চলাচল হ'লে আপোনাৰ বহুত বেমাৰ আজাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব যেনে মাথাৰ বিষ হ'লেও আমি নদীত সাঁতুৰিলে আমি ভাল পাওঁ আৰু আপোনাৰ বয়সস্থ লোকে বেছিকৈ সাঁতুৰিব লাগে গা পাতল থাকে বুলি কয় আগত বয়সস্থ লোকে কয় আমাক যে নদীত সাঁতুৰিলে আপোনাৰ গা পাতলা হৈ থাকে তেজ চলাচল হয় আৰু সাঁতোৰ হৈছে সাঁতোৰকেইটাও কথা আছে যোনটো আপোনাৰ চিলনী সাঁতোৰ বুলি কয় সেই চিলনী সাঁতোৰটো আপুনি যেতিয়া মাৰিব এই চিলনী সাঁতোৰটো মাৰোতে আপোনাৰ বাউসি আৰু ভৰিৰ গাঁঠীৰ বাউসি গাঁঠীৰ বা হাতৰ গাঁঠি আপোনাৰ যিটো স্পৰ্শ হৈ যায় মানে সাঁতোৰোতে আপোনাৰ যিকেইটা গাঁঠীৰ আপোনাৰ লগ চলাচল হয় সেই চলাচল হ'লে আপোনাৰ গা শৰীৰটো ফিট থাকে ভালেই থাকে সেইকাৰণে সকলোৱে সাঁতুৰিবলৈ লাগে নদীতেই হওক বা পুখুৰীতে হওক বয়সস্থ লোক এজনৰ এতিয়া সাঁতুৰিলে তেতিয়া দেহাটো বয়স হ'লে মানে মানুহৰ দেহা গধূৰ হৈ হৈ যায় বুলি কয় যোন নেকি আমি কাম কৰিবলৈ মন নাযায় খাবলৈ মন নাযায় শুবলৈ মন নাযায় ইপিনে সিপিনে যাবলৈ মন নাযায় বহি থাকিব মন যায় কিবা কৰিব মন যায় কিন্তু আপুনি যদি নিজৰ স্বাস্থ্যটোৰ কাৰণে আপোনাৰ ৰাতিপুৱা বা গধূলি আপুনি সাঁতুৰে তেতিয়া সেই অনুভৱটো আপুনি কৰিব নোৱাৰে কাৰণ আপোনাৰ তেজৰ তেজ চলাচল কৰি শৰীৰটো সুন্দৰ কৰি ৰাখে বুলি আমি বয়সস্থ লোকে আগতে আমাক কয় আমাৰ দেউতীহঁতৰ দিনত বা দেউতাহঁতৰ দিনত এতিয়া আমাৰ দিনততো কথা নকওঁৱেই আমাৰ দিনত আজিকালি কি হয় ঘৰে ঘৰে মটৰ হ'ল মটৰৰ পানীত গা ধুৱে কাৰোবাৰ চিণ্টেক্সত ভৰাই থই কাৰেণ্ট আহিলেই পানী পাই যায় সেইবাবে আমাৰ নতুন প্ৰজন্মই আজিকালি বেমাৰ আজাৰবিলাক বেছি হ'ব ধৰিছে আগতে বয়সসস্থ লোকৰো ইমান বেমাৰ আজাৰ নহয় কাৰণ তেওঁলোকে মাছ পুতিৰ পৰা ধৰি লোকেল মাছ কিবাকিবি আজিকালিতো বেতগাজ নল টেঙা এইবিলাকতো চিনিয়েই নাপাব চাগে কিছু কিছু লোকে কিছুমানতো চিনি পায় বাৰু এনেকে গাঁৱলীয়া মানুহে চিনি পায় আমাৰ ইয়াতেই নল টেঙা ঢেকীয়া টিকনি বৰুৱা বেতগাজ আৰু ঔটেঙা পুঠি মাছ এনেকৈ কৰি আমি খাদ্য সেইবিলাকো খাব লাগে যিহেতু আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল সেইবিলাক নাখায় আজিকালি আমাৰ ল'ৰা বজাৰৰ শাক পাচলি যেনে বিলাহী আলুৰ দালি চুগাৰৰ কাৰণে সেইবিলাক বহুত ক্ষতিকৰণ বুলি কোৱা শুনিছোঁ আৰু সেইবাবে অলপ যদি নিজৰ স্বাস্থ্যটো সুৰক্ষিত ৰাখিব বিচাৰে সেই সুৰক্ষিত ৰাখিবলৈ হ'লে আমি কি কি কৰিব লাগিব আপোনাৰ নদীত গা ধুলে আপোনাৰ শৰীৰটো পাতলা হোৱাৰ বাহিৰেও বহুতকেইটা উপকাৰী হয় বুলি কয় এই উপকাৰীটো আজিকালি মটৰৰ পানী বা কাৰেণ্টৰ লগত সংযোজীত হৈ গৈছে আৰু আগতে নদীৰ পাৰত সাঁতুৰিবলৈ যেতিয়া যাওঁ সাঁতুৰিবলৈ যাওঁতে আমি চাৰি পাঁচজনে যেতিয়া আপোনাৰ পানীৰ তলত বুৰিয়াই বুৰিয়াই মাছ ধৰা খেলা ধূলা কৰা ইটোৱে সিটোৱে আমি আগতে নদীত চোৱা চুই খেলোঁ চোৱা চুই খেলাৰ ফলত আমাৰ শৰীৰটোৱে বহুতকণ হ্ৰাস পায় মানে আমাৰ তেতিয়া আপোনাৰ বেমাৰ আজাৰৰ পৰা বহুত আঁতৰত থাকিব পাৰি এতিয়া বয়সস্থৰ কিছুমান মানুহে হয়তো ইপিনে সিপিনে যাবও নোৱাৰে কিবা কৰিবও নোৱাৰে আমাৰ ডেকাসকলে হ'লেও সেই সাঁতোৰবিলাক শিকিব লাগে ভাল লাগে চিলনী সাঁতোৰ বাঘ সাঁতোৰ ভেকুলী সাঁতোৰ এইবিলাকতো বহুত সাঁতোৰ আছে আৰু বুৰিয়াই বুৰিয়াই নদীত গা ধোৱা এইবিলাকতো বেলেগেই কথা আৰু শৰীৰটো আপোনাৰ সুস্থ আৰু সবল হ'ব এইবিলাক এনেকৈ সাঁতুৰি মেলি থাকিলে বহুতকেইটা কাৰণতো ভাল আপোনাৰ স্বাস্থ্যৰ স্বাস্থ্যৰ আপোনাৰ গাঁঠী বিষ গাঁঠি বিষ যেতিয়া হয় মানুহে নদীত সাঁতুৰিবলৈ কয় আমাৰ মা ভাগো হৈছিলে তেনেকুৱা বা দেতা ভাগো হৈছে গাঁঠীৰ বিষবিলাক হয় বয়স বয়সৰ অনুযায়ী হয় বুলি আমি জনা যায় বয়সৰ অনুযায়ী হয় তে তেনেস্থলত আমাৰ মাহঁতকে বা দেতাহঁতকে দেখিছোঁ নদী সাঁতোৰে বা পুখুৰীত সাঁতোৰে সাঁতুৰি সাঁতুৰি মানে ভৰি বিষটো তেতিয়া অনুভৱ নকৰে বেছিকৈ আৰু তাৰপিছত আমি দেখোঁ যে ভাল হৈ যায় এনেকৈ সাঁতুৰবিলাক সাঁতুৰি সাঁতুৰি তেনেকৈ ইপিনৰ পা ইপিনে ঘূৰে ভাল হয় স্বাস্থ্যৰ বহুত উপকাৰিতা হয় আৰু সেয়াই

স্বাস্থ্যৰ ভালে থাকে